মই পশুপামৰ পশুবোৰক উপাৰ্জন উলিয়াবলৈ বিভিন্ন ধৰণেৰে ব্যৱহাৰ কৰোঁ কিছুমানৰ ক্ষেত্ৰত ঘৰুৱা পদ্ধতিৰ ব্যৱহাৰ কৰোঁ কিছুমানত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰোঁ মই প্ৰথমতে ঘৰুৱা পদ্ধতিত ব্যৱহাৰ কৰা পশুবোৰৰ বিষয়ে আপোনালোকক ক'ম ঘৰুৱা পদ্ধতিত ব্যৱহাৰ কৰিব পৰা পশুবোৰ হৈছে গৰু মই ছাগলী গৰুৰ কথা ক'ব বিচাৰিছোঁ গৰু মই বহুতো পুহিছোঁ গাই গৰু বলধ গৰু তাৰ পৰা গাই গৰু পোৱালি দিয়াৰ পিছত সেই গাখীৰ মই বজাৰত বিক্ৰী কৰি বিভিন্ন ধৰণে টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ আৰু বলধ গৰু বিক্ৰী কৰিও মই বিভিন্ন প্ৰকাৰে পইচা উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ তাৰ পিছত ছাগলী ছাগলী মই খাচী কৰি বিক্ৰী কৰোঁ আৰু চেউৰী ছাগলী বিক্ৰী কৰোঁ সেয়াই মই উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ তাৰ পাছত মই ব্ৰয়লাৰ কথা ক'ব মই ব্ৰয়লাৰ বৈজ্ঞানিক পদ্ধতিৰে ব্ৰয়লাৰ পোহি উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ ব্ৰয়লাৰ মই টীকাকৰণৰ ব্যৱস্থা কৰি বিভিন্ন ঔষধৰ তেহেঁতক ভেকচিন দি মই ব্ৰয়লাৰ বিক্ৰী কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ ব্ৰয়লাৰ আৰু কণী বিক্ৰী কৰিও মই যথেষ্টভাৱে উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ তাৰ পিছত মই কুকুৰা আৰু হাঁহ প্ৰতিপালনৰ যোগেদিও উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ পাৰ চৰাই পুহি মই তেহেঁতৰ বিক্ৰী কৰিও উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ ইত্যাদি জীৱ জন্তুবোৰ পুহি মই বিভিন্ন উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ